হেল্ল' অঁ দাদা ক'ব হয় ছাগলীটো দাদা এতিয়া আপোনাৰ এনে আঠশ টকাকে বেচি আছো আপোনাক অলপমাণ কমকৈ ধৰিম দিয়ক কিমান লাগিব আপোনাক কিমান ল'ব আপুনি সেইটো কওক আচ্ছা হ'ব দিয়ক আপুনি অঁ চিকেন আপোনাৰ চাৰিশ টকা কেজি বেচি আছোঁ আপোনাক অকণমান কমকৈ ধৰি দিম দিয়ক তিনিশ টকা দাদা আমাৰ আমাৰ কিনা কিনা দামে নহয় দাদা আপুনি আমাৰ ঘৰৰে মানুহ ন আপোনাক দি দিম কমত আপুনি চিন্তা নকৰিব একদম ফাৰ্ষ্ট ক্লাছ নাই দাদা আমাৰোটো বেপাৰে ন এইখন আমিওটো কিনিয়ে আনো আপুনি আপুনি মাল একদম পুৰা পুৰি ফাষ্ট ক্লাছ পাই যাব আপোনাক কিমান লাগে আপুনি কৈ দিয়ক মই আপোনাক ঘৰত যায় দি আহিম আচ্ছা আপোনাক কোনদিনা লাগে কওক পৰহি হ'ব আমি আমি দি দিম আপোনাক ছাগলী কিমান লাগিব বুলি কৈছিলে দাদা এইটো এই পাঠা দিম নে খাচিটো দিম খাচিটো দিলে ভাল হ'ব আপোনাক হ'ব লাগিলে অকণমান মিক্স কৰি দিম বাৰু দুয়োটা হ'ব হ'ব এইটো মিলাই দিম আপোনাক এতিয়া গোটেইখিনি আৰু আমিওটো বেচিবই লাগিব ন হ'ব দিয়ক আহিব আহিব ভালে আছে ন অঁ আহিব আহিব ভাল ভাল ভাল